হয় মই ঘৰত থকা সময়কণ চবতকৈ বেছি পাকঘৰতে থাকোঁ আৰু মই খাদ্য বনাই ভাল পাওঁ যেনে মই ভালপোৱা খাদ্য বনাই ভালপোৱাসমূহ হ'ল যেনে হাঁহৰ মাংস পাৰ মাংস মুৰ্গী মাংস ব্ৰয়লাৰ মাংস আৰু চব্জিৰ ভিতৰত হ'ল যেনে লাইপাত মূলা গাজৰ আৰু আচাৰৰ ভিতৰত হ'ল জলফাই আচাৰ জলকীয়া আচাৰ কৰ্দৈ আচাৰ আৰু এনেকুৱা ধৰণৰ বনাই ভাল পাওঁ আৰু মই আনক শিকাবলৈ হ'লে মই এইটোৱেই শিকাওঁ যে কিমানটো পৰিমাণে নিমখ দিব লাগিব কিমানটো পৰিমাণৰ হালধি দিব লাগিব কিমানটো পৰিমাণৰ পিঁয়াজ দিব লাগিব বা কিমানটো পৰিমাণৰ তেল দিব লাগিব কিমানটো লৰাব লাগিব কিমানটো জুই আগবঢ়াব লাগিব সেইবিলাকেই শিকাওঁ আৰু মই বনোৱা ৰেচিপি খাই বহুলোকে ভাল পায় কেতিয়াবাতো এনেকুৱাও হৈ যায় একেবাৰে এহাত এহাত চেলেকিব লৈ লয় আৰু কিছুলোকলৈ নাটেগৈই সিঅঁ সিহঁতক দিওঁতেই হৈ যায় আৰু নতুনকৈ আকৌ বনাবলগীয়া হয়